অসমীয়া শব্দবিলাক মই ব উচ্চৰণবিলাক শুদ্ধকৈ ক'বলৈ চেষ্টা কৰো যিবিলাক যুক্তাক্ষৰ আছে যুক্তাক্ষৰবিলাকো শুদ্ধকৈ চ্চা উচ্চাৰণ কৰিবলৈ চেষ্টা কৰো এজন অসমীয়া স্থানীয় বক্তা হিচাপে ক'বলৈ পাই মই বহুত গৈৰৱান্বিত হৈছোঁ বহুতো কথাৰ ওপৰত মই বক্তব্য প্ৰদান কৰো আমাৰ আত্মসহায়ক গোট আছে আত্মসহায়ক গোটসকলতো মই বিভিন্ন ধৰণৰ বক্তা কথা কওঁ তাত ব্যৱহাৰ কৰো গোটৰ যিখিনি নিয়ম নীতি আচাৰ ব্যৱহাৰ সেইখিনিৰ ওপৰত মই বক্তা প্ৰদান কৰো আৰু কিছুমান স্কুলতো মোৰ ছোৱালিজনী স্কুলত দিছো স্কুলতো মই বক বক্তিতা দিবলগীয়া হয় কেতিয়বাা গাৰ্জেনবিলাকক তেনেকৈ বক্তিতা প্ৰদান কৰিবলৈ কয় তেতিয়াও মই বক্তিতা প্ৰদান কৰোঁ গাৰ্জেন হৈ শিক্ষাৰ ক্ষেত্ৰতেই শি শিক্ষিত জীৱনটোৱে আমাক কিমান উৎসাহ দিয়ে শিক্ষা নহ'লে আমি একোৱেই কৰিব নোৱাৰো এনেকুৱা ধৰণৰ কথা কিছুমান আমি তাৰ ওপৰতো কওঁ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক আলোচনাবিলাকো তাত কৰা হয় বিভিন্ন ধৰণৰ খেল ধেমালিৰ বিষয়েও আমি আলোচনা কৰো